দুই পাঁচ দুহেজাৰ ছয় সাত ন দুহেজাৰ আঠ দহ এঘাৰ দুহেজাৰ বাৰ চৈধ্য ন দুহেজাৰ ষোল্ল চাৰি পাঁচ দুহেজাৰ বিছ